অঁ আপুনি সেই মাছৰুমৰ খেতি কৰে নেকি অঁ মই মানে শুনিছোঁ মোক মানে মই মই মানে গহিয়া পৰা কৈছোঁ মোক মানে অলপ হেল্প লাগিছিল মানে কলেজত মোক প্ৰজেক্ট দিছে মাছৰুমৰ খেতি মানে কি কি কৰিব লাগে কেনে ধৰণৰ তাৰ কাৰণে অলপ আপুনি ক'ব পাবনে অঁ অঁ

অঁ অঁ অঁ ঠিক আৰু অঁ অঁ আৰু মানে কেতিয়া মানে আৰু এইটো মানে কেতিয়া খেতিটো হয় মাছৰুমৰ মানে কোনটো কৰে মানে বছৰত অঁ ঠিকে আৰু কিবা আপোনাক জানিব লাগিলে মই আপোনাক আৰু কণ্টেক্ট কৰিম অঁ হ'ব হ'ব ঠিক আছে অঁ অঁ অঁ দিয়ক অঁ হ'ব দিয়ক